মোৰ প্ৰথম যিটো ডেলিভাৰী বা ফাৰ্ষ্ট প্ৰডাক্টৰ এক্সপেৰিয়েন্স খুবেই ভাল প্ৰথম মই অৰ্ডাৰ দিছিলোঁ প'ক' এফ ৱান মোৰ যিটো ম'বাইল হয় সেইটো অৰ্ডাৰ দিছিলোঁ যিটো এজন ডেলিভাৰী বয়ে খুব ধুনীয়াকৈ পেকেজ পেকিং কৰি ডেলিভাৰ কৰিছে ত' সেই চাই ডেলিভাৰী হিচাপত কোনো ধৰণৰ অসুবিধাৰ মই সন্মুখীন হোৱা নাছিলোঁ আৰু মোৰ ফাৰ্ষ্ট প্ৰডাক্টটোৰ বহুত মই ভাল এক্সপেৰিয়েন্স পাইছোঁ এই ম'বাইলটোত ম'বাইলটোত বহুত ধৰণৰ মই ভাল ভাল কম খৰচতে বহুত ভাল ভাল ফিচ্যাৰ্ছ পাইছিলোঁ যেনেকৈ ইয়াৰ প্ৰচেছৰ আছিল কোৱাণ্টাম স্নেপড্ৰেগ'ন এইট ফৰটি ফাইভ আছিলে আগৰ প্ৰচেছৰটো টু পইণ্ট এইট গিগা হাৰ্টছৰ প্ৰচেছৰ আছিলে ত' যিটো কাৰণে মই গেমিং এটা এক্সপেৰিয়েন্স পাইছিলোঁ উইথ ছিক্সটি এফ পি এছ কোনো ধৰণৰ লেগ নোহোৱাকৈ মই খেলিছিলোঁ তাৰোপৰি মোৰ ডিছপ্লে' ৰিজল্যুচন আছিলে ৱান জিৰ' এইট জিৰ' পিক্সেল ফুল এইছ ডি প্লাছ আই পি এছ ডিছপ্লে' পাইছিলোঁ ত' এইটো কাৰণে মোৰ বহুত গেমিঙৰ কাৰণে এইছ ডি ডিছপ্লে' পাইছিলোঁ যিটো কাৰণে গেমিং আৰু এটা মোৰ ভাল হেৰি হয় এক্সপেৰিয়েন্স এটা পাইছিলোঁ তাৰপিছত মোৰ আৰু এটা আছিলে ছিক্সটি ফ'ৰ জি বি ইণ্টাৰনেল ষ্ট'ৰেজ যিটো এজন নৰ্মেল হেৰিৰ কাৰণে বহুত ধুনীয়া তাৰোপৰি মই ছিক্স জি বি ৰেম ৰেম পাইছিলোঁ আৰু এক্স এক্সটেণ্ডেবল ষ্ট'ৰেজ টু ফিফটি জিবিলৈ এক্সটেণ্ড কৰিব পাৰি ত' সেই সেইটো হিচাবত বহুত ভাল মই হেৰি পাইছিলোঁ মোৰ গেমিং এক্সপেৰিয়েন্স এটা পাইছিলোঁ কোনো ধৰণৰ লেগ নাই এপৰ কোনো অসুবিধা নাই যিমান পাৰোঁ মই এপ ইনষ্টল কৰিব পাৰোঁ কোনো ধৰণৰ অসুবিধা পোৱা নাযায় তাৰপিছত কেমেৰা ফিচ্যাৰৰ বুলি ক'লে মই পাৰ মেগা পিক্সাৰৰ পাঁচ মেগা পিক্স পিক্সেলৰ কেমেৰা পাইছিলোঁ মই যিটো বেক্ চাইডে দুটা কেমেৰা আছে সেই দুটা তাৰপাছত লগতে ফিংগাৰ চেন্সৰ পাইছিলোঁ আৰু ফ্ৰণ্ট কেমেৰা মই টুৱেণ্টি মেগাপিক্সেলৰ পাইছিলোঁ যিটো বহুত ধুনীয়া এজন নৰ্মেল লাইফৰ এজন ষ্টুডেণ্টৰ কাৰণে বহুত সুবিধাজনক এইখিনি মই বস্তু পাইছিলোঁ তাৰ লগতে এইটো এটা ফ'ৰ জি ফোন আছিলে তেতিয়াৰপৰা তেতিয়া ষ্টাৰ্ট হৈছিলে ফ'ৰ জি ত' থ্ৰী জি ফ'ৰ জি ভ'ল্ট ধুনীয়াকৈ চলাইছিল ত' কোনো মোৰ কোনো ধৰণৰ অসুবিধা মানে নেটৱৰ্কৰ ক্ষেত্ৰত আজিলৈ পোৱা নাই ইয়াতো এটা এণ্ড্ৰইদ ভাৰ্চন আছিলে অ'ৰিও এইট পইণ্ট ৱান আৰু এতিয়া এইটো লাহে লাহে আপগ্ৰেড আহি আছে মই এই এই প্ৰডাক্টটোত বহুত ধৰণৰ এনেকুৱা মানে ভাল ভাল এক্সপেৰিয়েন্স পাইছোঁ আৰু ইয়াৰো বেটাৰীটো অলপ কম যদিও ফ'ৰ থাউজেণ্ড এম এ এইছৰ এটা বেটাৰী পাইছিলোঁ আৰু সি পিক্সাৰ কোৱালিটীৰ ক্ষেত্ৰতে হওঁক কিবা ক্ষেত্ৰতে হওঁক বহুত ধুনীয়া এটা ইউজ মই যেতিয়া এতিয়া কম্চেকম্ তিনি চাৰি বছৰ হ'ল ইউজ কৰি থাকিবলৈ ইয়াত কোনো ধৰণৰ লেগ হওঁক এনেকুৱা মই ফিচ্ হেৰি কোনো পোৱা নাই ইয়াৰ কেমেৰাটো একদম ধুনীয়া একদম ভাল চেল্ফি এজন চেল্ফি এটা ধুনীয়া চেল্ফি উঠিব পাৰি আৰু ইয়াৰ ফিংগাৰ প্ৰিণ্ট চেন্সৰটো খুব ভাল ত' এই মোৰ ফাৰ্ষ্ট প্ৰডাক্ট হিচাপে প'ক' এফ ৱানটোত মই বহুত ধৰণ বহুত ভাল এটা প্ৰডাক্ট পাইছোঁ সেইটো মই ডাঠি ক'ব পাৰোঁ